অ' অ' আপুনি কোনে কৈছে অ' কওকচোন বাৰু অ' কোন জেগাত অ' মই বাৰু এইবিলাক কাম কৰি ভালে পাওঁ তাপা আইটেম কি কি হ'ব বাৰু

পইচাটোতো মই আ আপোনাৰ এটা কাম কৰিব আৰু টকা পাঁচশ দিব আৰু দিনটোৰ হাজিৰা মানুহ মই যাম আৰু ধৰক খাৰলি পাচলি কাটিবলৈ দুজনী মাইকী মানুহ লৈ যাম অ' হ'ব দিয়ক মানে এইবিলাক কাম কৰি মই বেয়া নাপাওঁ বাৰু ভালে পাওঁ প্ৰায় কেইটামানত যাব লাগিব আঠটা মানত অ' হ'ব দিয়ক তেতিয়াহ'লে মই মালবস্তুখিনি গোটেইখিনি লৈ যাব লাগিব নেকি অ' অ' জালনা চালনা যেনিবা লৈ যাব লাগিব আৰু অ' অ' হ'ব দিয়ক তেতিয়াহ'লে যাম দিয়ক অ' ৰাখক